মই মানে কৰ্ম ক্ষেত্ৰত বিবাদ বা কঠিন পৰিস্থিতিবিলাক যেতিয়া সৃষ্টি হয় তেতিয়া আমাৰ বিশেষকৈ আলোচনাৰ মাধ্যমেৰে বুজা পৰাৰ মাজেৰে সমস্যাবোৰ সমাধানৰ চেষ্টা সমাধান কৰিবলে চেষ্টা কৰোঁ যিহেতু যুক্তি তৰ্ক বা অন্য পন্থাৰে সম পৰিস্থিতি যদি চম্ভালিবলৈ যাওঁ তেতিয়া পৰিস্থিতি ভালতকৈ বেয়ালেহে ঢাল খাব পাৰে বেয়ালে ঢাল খোৱা মানে চাঞ্চ বেছি থাকে সেইকাৰণে মই বিবাদ বা কঠিন সমস্যা আহিলে সৰ্ব প্ৰথমে মই মানে কি মৌনতা অৱলম্বন কৰি বস্তুটো পৰ্যবেক্ষণ কৰোঁ কি প্ৰক্ৰিয়াৰে বস্তুটো সমাধান কৰিব পৰা যায় আৰু লগে লগে মই মানে বুজাব পৰা ক্ষেত্ৰত আহিব বিচাৰোঁ বুজা আলোচনাৰ মাজেৰে বুজা পৰাই সমস্যাবিলাক সমাধান কৰিলে সমস্যাটোৰ মানে স্থায়ী সমাধান ওলাই সেইকাৰণে মই সদায় বুজা পৰা আৰু আলোচনাৰ ওপৰত বিশ্বাস ৰাখোঁ